কেঁচুৱাক সময়মতে যদি ভেকচিনটো দিয়া হয় তেতিয়া কেঁচুৱা বহুত কেঁচুৱা বহুত ভাললৈ যায় আৰু কেঁচুৱাই জন্ম হোৱাৰ পিছতে যদি তাক উপযুক্ত সময়ত তাক উপযুক্ত ভেকচিনটো দিয়া যায় তেতিয়াহ'লে সেই ভেকচিনে ভৱিষ্যতে তাক বেমাৰ যিকোনো অসুখৰপৰা তাক মানে হেৰি দিব প্ৰটেকশ্যন দিব তাক মানে নিৰাপত্তা দিব আৰু ভেকচিনে এটা যি অসুখৰ ভেকচিন ধৰি লওক এতিয়া বসন্ত ৰোগৰ যিটো ভেকচিন আছে সৰুকালতেই যদি কেঁচুৱাক দি দিয়া হয় তেতিয়াহ'লে সেই কেঁচুৱাটোৱে আৰু ভৱিষ্যতে যেতিয়া তেওঁ এজন ডাঙৰ হ'বগৈ তেওঁ গোটেই জীৱনকালত সেই বসন্ত ৰোগটো তেতিয়া নাইকিয়া হয় আৰু ক'বলৈ গ'লে কেঁচুৱাক যদি আমি যদি উপযুক্ত সময়ত যদি আমি ভেকচিনটো নিদিওঁ আজিকালি যিহে বেমাৰৰ হেৰিটো বেছি বেমাৰৰ যিহে পয়োভৰ সেই বেমাৰখিনিৰ কাৰণে বেমাৰখিনিৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে হেৰিত নাথাকে শক্তি নাথাকে তেতিয়া সি মানে তাৰ প্ৰতিৰোধ ক্ষমতাটো গঢ়ি নুঠে ভেকচিনে একচুৱেলী কিছু মানুহক সৰুকালতেই অসুখৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে প্ৰতিৰোধ ক্ষমতাটো গঢ়ি তোলে সেইটো যদি নাথাকে তেতিয়াহ'লেতো কেঁচুৱাটো তেতিয়াতো ভৱিষ্যতে সেই অসুখৰ আসুখ হ'ব নেকি এনেকুৱা ধৰণৰ সম্পূৰ্ণ চিন্তাত থাকিবলগীয়া হয় গতিকে সেইটো যথেষ্ট চিন্তনীয় বিষয় আৰু যদি ভেকচিনটো দিয়া পিছতহে কেঁচুৱাবিলাক আচলতে হিষ্ট পুষ্ট ধুনীয়া হয় আৰু তাৰ তাৰ যদি অসুখ যদি তাৰ এটা কেঁচুৱা যদি সদায় অসুখেই হৈ থাকে তেতিয়াহ'লে কেঁচুৱাটোৱে কেতিয়া ডাঙৰ হ'ব কেতিয়া তাৰ হিষ্ট পুষ্ট হ'ব আৰু স্বাস্থ্যই হৈছে পৰম ধন যদি স্বাস্থ্যটো যদি নাথাকে তেতিয়াহ'লে এজন মানুহে কি কাম কৰিব তো কেঁচুৱা অৱস্থাতে সেই প্ৰতিৰোধূলক ব্যৱস্থাটো গঢ়ি দিব লাগিব আৰু গঢ়িব কোনে মাক দেউতাকে গঢ়িব বা কেঁচুৱাটো নিজে স্বাস্থ্যটো প্ৰতি স্বাস্থ্য প্ৰতিৰোধ ক্ষমতা গঢ়িব নোৱাৰে তাৰে ডাঙৰ ঘৰৰ অভিভাৱকেই সেইখিনি তাক সুবিধাটো দিব লাগিব গতিকে সেইখিনি সি সেইখিনি পাব লাগিব আৰু স্বাস্থ্যটো তাৰ পিছতো যেতিয়া হেৰিটো দিয়া হয় যেতিয়া তাক ভেকচিনটো দিয়া হয় তেতিয়াহ'লে তাৰ বেমাৰৰ বিষয়ে যুঁজিবৰ কাৰণে তাৰ সেইটো শক্তিত আহৰণ কৰে লগতে সি ভৱিষ্যতে দেশৰ কাম কৰিবৰ কাৰণে বা নিজক গঢ়িবৰ কাৰণে সেইখিনি সি উপযুক্ত হৈ উঠে তো তাৰ অঁ মানুহৰ স্বাস্থ্য বুলিলে আমি কি বুজোঁ স্বাস্থ্য বুলিলে আমি এটা কথাই বুজোঁ যে শাৰীৰিক মানসিক সামাজিক সকলো দিশতে উন্নত হ'লে হোৱাতোৱেই হৈছে আমাৰ স্বাস্থ্য আৰু সেই সকলো দিশৰ উন্নত অৱস্থাটো যদি আমাৰ থাকে তেতিয়াহ'লেহে মানুহে আগলৈ সুস্থভাৱে কাম কৰিব পাৰিব সুস্থভাৱে চিন্তা চৰ্চা কৰিব পাৰিব সুস্থভাৱে নিজৰ জীৱনটো উদযাপন কৰিব পাৰিব আৰু সমাজখনলৈ সুস্থভাৱে এটা মানে সমাজৰ কাম কৰিব পাৰিব এতিয়া যদি মানুহে স্বাস্থ্যটো কেঁচুৱাক ভেকচিনৰ জৰিয়তে আচলতে কেঁচুৱাৰ স্বাস্থ্যটো যথেষ্ট সুৰক্ষিত কৰি ৰখা হয় বুলি মই ভাবোঁ তো ভৱিষ্যতৰ কাৰণে